অঁ কওকচোন অলপটো স্পীডত যাবই লাগিব ন' এই নহয় শুনক আমি অলপ স্পীডত গ'লে হে আমি লাইনটো পামগৈ নহ'লে আমাৰ দেখোন ভাড়াই নপৰিব হাজিয়াই নপৰিব মালিকক কি দিম আমি

সেইটোত আমি চাই চিটিয়ে চলাম ন' অঁ ইমান বেয়াকৈ নক'ব আকৌ

সেইটো হয় বাৰু সেইটো সেই সিমানবোৰ চিন্তা কৰি লাগে আমালৈ একো নেথাকিব মালিকক আমি কি দিম তেতিয়া অঁ চলাম নে ইমান ইমান আপুনি দমত কথা নক'ব আৰু এনেকে অঁ আমি চাই চিটি চলাম বা আপুনি ইমান বেয়াকৈ নক'ব দেই অঁ হ'ব দিয়ক